আমাৰ জীৱনত আমি বহুতো উপন্য়াস পঢ়িছিলোঁ ইয়াৰ ভিতৰত মূলতঃ ৰূপৰ খাপৰ তৰোৱাল ৰক্তিম শৰ্মাদেৱৰ আমি আনিছিলোঁ এই কিতাপখন অতি উন্নত কিতাপ আৰু এই কিতাপখনৰ আচলতে ক'ব গ'লে ইয়াৰ বেটুপাত অতি উন্নত হৈছে আৰু এই কিতাপখনৰ যিটো পেপাৰ ব্য়ৱহাৰ কৰা পেপাৰ এই পেপাৰটো অতি উন্নত মানদণ্ডৰ আৰু লগতে কিতাপখনৰ যিটো প্ৰিণ্টিং এই প্ৰিণ্টিংটো অতি উন্নত ধৰণৰ হৈছে যাৰ ফলত সকলোৱে সহজে সকলো সময়তে পঢ়িব পাৰিব আৰু লগতে এই কিতাপখনৰ যিটো এটা প্ৰচলন এই ৰাইজৰ মাজত অতি জনপ্ৰিয়তা হৈ অৰ্জন কৰিছে আমি ভাবোঁ ভৱিষ্য়তে এনেকুৱা ধৰণৰ কিতাপবোৰে সমাজত লগতে আমাৰ ভবিষ্য়ত প্ৰজন্মক এটি উন্নত ধৰণৰ এটা এটা পৰিবেশৰ সৃষ্টি কৰিব গতিকে আমি এই ৰূপৰ খাপৰ তৰোৱাল কিতাপখনে আমাৰ সমাজলৈকে সমাজ ব্য়ৱস্থালৈকে আৰু লগতে ভবিষ্য়ত প্ৰজন্মলৈকে এটা সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰিব বুলি আমি আশা কৰিছোঁ